মানুহ এজন সফল হয় কষ্টৰ ফলতেই মই ঠিক সেইদৰে সফল হৈছোঁ মোৰ সফলৰ মেইন কাৰণ হৈছে তিনিটাই সেই তিনিটা হৈছে আৰ্থিকভাৱে সামাজিক আৰু সাংস্কৃতিক দিশটো আৰ্থিকভাৱে মই নিজৰ ঘৰখনৰ পৰিয়ালৰ লোক কেইটাক এমুঠি ভাত খোৱাবলৈ সক্ষম হৈছোঁ সিহঁতৰ যিটো প্ৰয়োজন টকা পইচা আদি গহনা গাঁঠৰি কাপোৰ কানি সেইবোৰ যি লাগে সব দিছোঁ লগতে ঘৰখনলৈ এখন নতুন গাড়ী আনিছোঁ বাইক এখনতো আগতে আছেই মাটি বাৰীবোৰ কিনিছোঁ সামাজিকভাৱে সমাজত যিবোৰ আমাৰ ইয়াত হেৰি হৈ থাকে এতিয়া ধৰক ফাংশ্যন হয় ৰাস হয় ভাওনা হয় সেইবোৰত মই নিজৰ বৰঙণি আগবঢ়াওঁ টকা পইচা দিওঁ লগতে নিজেও থাকোঁ নিজে থাকি পেলাই মই গাঁৱৰ যুৱক কেইটা কি কৰিছে তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক সহায় সহযোগিতাও আগবঢ়াওঁ তেওঁলোকৰ যাতে কাম কাজবোৰ ভালকৈ পৰিচালনা হয় যিটো অনুষ্ঠান পাতিছে সেই অনুষ্ঠানটো যাতে ভালকৈ সফলভাৱে হৈ উঠে তাৰ প্ৰতি লক্ষ্য ৰাখোঁ ইয়াৰ উপৰিও মোৰ প্ৰধান কাৰণটো হৈছে প্ৰধান সফলতা সাংস্কৃতিক দিশ সেই সাংস্কৃতিক দিশটোৰ মোৰ সফলতা অত্যন্ত কৰিব পাৰিছোঁ মই বাঁহী বজাওঁ ঢোল নেগেৰা তাল খোল ডবা সুতুলি বৰতাল খুটিতাল মজলীয়া তাল আদি নানান ধৰণৰ বাদ্যযন্ত্ৰ বজাওঁ লগতে গানো গাওঁ ইষ্টেজত নাচোঁও মানুহৰ মাজত অনুষ্ঠানসমূহ প্ৰদৰ্শন কৰি মানুহক সাংস্কৃতিক দিশটোৰ প্ৰতি আগ্ৰহী কৰি তোলোঁ লগতে মুকলি বিহু হ'লে লগতে মঞ্চত নানান ধৰণৰ কাম কাজ হ'লে তাত গান গাওঁ ভূপেন হাজৰীকা গীত লগতে বৰ্তমানৰ যি আমাৰ আধুনিক গীতসমূহ আছে সেই গীতসমূহ গাওঁ আৰু নাচোঁও আধুনিক নাচ নাচোঁ সত্ৰীয়া নাচোঁ ভোৰতাল নাচোঁ আদি নাচসমূহ সকলোৰে আগত দাঙি ধৰোঁ এইসমূহ কৰিয়েই মই নিজকে গৌৰৱ বুলি অনুভৱ কৰিছোঁ এজন অসমৰ যুৱক হৈ যে মই ইমানখিনি ক্ষেত্ৰত সফল হ'ব পাৰিছোঁ এই সফলতাৰ ক্ষেত্ৰতেই নিজকে গৌৰৱ বুলি অনুভৱ কৰিছোঁ